হেল্ল'

হেল্ল' অঁ মই মই শংকৰদেৱ শিশু নিকেতন বৰভাগৰ পৰা কৈছোঁ মই আপোনাৰ ল'ৰাটো মানে ফাৰ্ষ্ট ইউনিত পৰীক্ষাৰ ৰিজা ৰিজাল্ট দিছে নহয় গম পাইছে নে নাই অঁ সি ভাল কৰা নাই ৰিজাল্টটো সি ঘৰত পঢ়ে নে নপঢ়ে অঁ আপুনি অলপমান সেই চকু দিয়ক তাক কে হেৰি নপঢ়ে আমিতো ভালকেই পঢ়াই আছোঁ আমিটো প্ৰত্যেকটো প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ দিছোঁ সেগলাখান চাব লাগেই আপুনি আপুনি চাই নে নাই চাব লাগেই অঁ আপুনি চাইছে চাবো মই তাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে হেৰি কৰি দি আছোঁ অঁ একদম হেৰি কৰি কৰি কিন্তু উত্তৰবিলাক মুখস্থ কৰা নাই এই আকো মুখস্থ নকৰেই পৰিক্ষাত আকৌ লেখিব নৰেই কিয়া সি অলপো নপঢ়েই কি কৰি থাকেই ঘৰত হেল্ল' মই যাম তাকে ঘৰত যাই আছোঁ দুই এক দিনতে মই ঘৰোত যাই আছোঁ তাক হেৰি কৰিব অলপমান অলপ আপোনালোকো ডাঠ হ'ব

অঁ পাৰি নাই

আমি এ যায় আছোঁ তাৰ হেৰি কৰি ফেলে

অঁ আপোনালোকে অলপ চকু দিয়ক তাক অঁ